অঁ কোৱাচোন এই মই ঘৰতে আছো অঁ কোৱা কোৱা অঁ লাই পুলি ডাঙৰ হৈছে হাইব্ৰীডটো এইটো মই ধৰি লওক অঁ এই বেছি বৰষুণ পালে তাৰ তেতিয়াহ'লে তুমি গ্ৰীণ হাউছৰ যিটো পলিথিন সেই পলিথিনটো অতি বৰষুণত দি দিব লাগিছিলে তেতিয়া তাৰ মানে ধৰি লোৱা ৰ'লেহেঁতেন আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ আমাৰ এই পায়েং ছাৰৰপৰা আপুনি আনিবগৈ লাগিছিলে অঁ অঁ এই এতিয়া কোনোবা দিনাখনি যাব লাগিব দুয়োজন গৈ পেলাই ব্যৱস্থাটো কৰিব লাগিব অঁ মই

অঁ এই লাগিব কিন্তু যিমান প্ৰডাকচন হ'ব লাগে সিমানখিনি নহয়গৈ আৰু এইবাৰ প্ৰডাকচনটো ৰোধ কৰিব লাগে আগতে আমি পানী দিব লাগিছিলে আমি যেতিয়া ৰ'দ হৈছিলেটো অঁ পানী নাইকিয়া হওতে আমি তেতিয়া পানী দিয়াহেঁতেন আমাৰ ব্যৱস্থাখিনি অলপ সেইজীয়া হৈ থাকিলেহেঁতেন সেইজীয়া হোৱা কাৰণে আমাৰ ধৰি লওক যিটো আমাৰ উৎপাদন সেইটো আমি উৎপাদনটো পাবলৈ সক্ষম হ'লোহেঁতেন এতিয়া শুনিব এইবাৰ ধান কি বেয়া হৈ গ'ল নেকি এইবাৰ অঁ অঁ অঁ বা এতিয়া অলপ প্ৰডাকচনটো আহিব বাৰু কাৰণ কথা কি এতিয়াও দিন আছে নহয় ওলোৱা নাই নহয় ধান গেৰেলি হ'ল নেকি অঁ অঁ অঁ অঁ হয় এইটো অঁ পোকো পৰিছিলে বাৰু পোক পৰোতে এই নিম বুলি কোৱা হয় নিমটো দিছিলে মোক পায়েং ছাৰে ছাৰে নিমটো মই সেই স্প্ৰে কৰি দিছিলোঁ তাৰ পিছতে আৰু এটা এই ফাৰ্মাচিৰপৰা কিনি আনিছিলোঁ সেই তেতিয়া কৰিলোঁ তেতিয়া বাৰু পোকটো এতিয়া নাই বাৰু সেই নিমটো নিম নিম যিটো লিখি থোৱা আছে লিকুউইডটো সেইটো ধৰি লওক স্প্ৰে কৰি দিব লাগে লিকুইড লিকুইড বটল ডাঙৰ আধা আধা লিটাৰ এইটো হেৰি দুসাফৰ পানীত এক টেংকিত দুসাফৰ দিব লাগে এই যিটো সাফ লিটাৰ বটলত কাপটো যে আছে সেই কাপটোৱে ধৰি লওক দুসাফৰ দি পেলাই ব লাগে দুসাফৰ দি পেলাই এই পোন্ধৰ লিটাৰ পানীত মিক্সাৰ কৰি পেলাই স্প্ৰে কৰি দিবলৈ কৈছিলে আমাক নহয় সেইটো ওপৰতহে পৰিব যিটো আমাৰ ধৰি লওক হেৰি ফছফেট বা ইউৰিয়া সেইখিনি সেইখিনি অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰিলেহে মানে গুণাগুণটো নষ্ট হয় মাটিৰ অঁ গতিকলৈ আপোনালোকক যেতিয়া নেকি ট্ৰেইনিংটো ভাল ধৰণে দিব কৃষি ইউনিভাৰ্ছিটি যোৰহাটত অঁ তেতিয়া আপোনালোকে অলপ বেছি বুজি পাব যাবচোন কেতিয়াবা ধৰি লওক তালৈ অঁ গৈ পেলাই এইবিলাক বুজি ল'ব লাগে আমাৰ খেতিৰ বিষয়ে চবজি হেৰি আছে এইটো মূলা গুটি আছে অঁ বৰ লাইটো আছে অঁ ধনিয়া তাৰপৰা ফেচবীন এইকেইটা গুটিহে আছে এই তাকে নিবহি কেইটামান গুণে কেইটামান লৈ যাব আৰু সিঁচি সিঁচিব ভাল ধৰণেৰে অঁ অঁ গতিকেটো সেই নিমটোকে মাৰিব লাগিব নিমটো আলুৰ কাৰণেও হয় ধৰি লওক আলুৰ তলিত আগতীয়াকৈ ব্যৱহাৰ কৰি ল'ব লাগে তাৰ পিছত আপুনি হেৰি কৰিব নিমটো অলপ মোৰ আমাৰ তাত বটল এটাত লৈ আনিব আৰু অলপ লৈ যাব আছে আছে অঁ অফিচৰপৰা যোৱা অনালৈ দেৰি হ'ব এতিয়া মাটি কঢ়াই যিটো হা হাল বায় থোৱাই হওক মাটিৰে কোৰ মাৰি হওক অঁ কৰি পেলাই তাৰ পিছত নিমটো অলপ হেৰি কৰি ল'ব এই স্প্ৰে কৰি ল'ব কৰি লৈ পেলাই এসপ্তাহ দহদিনমানৰ পিছত গুটি সিঁচি দিব একো অপকাৰ কৰিব নোৱাৰে অঁ অঁ অঁ গতিকে ইমান চিন্তা নকৰিব কাৰণ এটা কথা কি পৰামৰ্শ কৰিব আমি যিকণ জানো আ আমি কৃষক হিচাপে আমিও ক'ম আপুনি জনাকণ আমাকো ক'ব জনাখিনি অঁ অঁ অঁ গতিকে তেনেহ'লে ভাল কৰিলে ভাল কৰিলে অঁ অঁ অঁ গতিকে এতিয়া আলু আলু তলি উলিয়াইছে নে নাই অঁ অঁ অঁ অঁ অঁ এই তাৰ পিছতে গৰুৱে একচাহ বোৱাই ল'ব বোৱাই লৈ পেলাই লাহেকৈ ৰুব তেতিয়া ভাল হ'ব অঁ এই ট্ৰেক্টৰে বায় ল'লে কি হয় মাটিতো চাহটো হয় কিন্তু মাটিতো কাঠ মাৰি যায় অঁ ঠিক আছে বাৰু দেই অঁ কিবা অঁ ভাল ভাল অঁ ঠিক আছে ঠিক আছে হ'ব অঁ অঁ অঁ